মই এমাজন ইণ্ডিয়াৰ পৰা ঊনৈছশ নিৰানব্বৈ টকাত এমাহ আগত ৱান প্লাছ কোম্পানীৰ ৱান প্লাছ বুলেটছ জি টু ব্লুটুথ ৱায়াৰ্লেছ ইন ইয়েৰ ইয়েৰফোন এডাল ক্ৰয় কৰিছিলোঁ এই ইয়েৰ ফোনডাল মোৰ দেখাত দুহেজাৰ বিশৰ ৱান প্লাছ জিৰ দৰে লাগিল আৰু যদি আমি ইয়েৰ ফোনডালৰ বাকচটো চাওঁ তেন্তে দেখাত প্ৰায় একেই আছিল মই ক'লা আৰু নীলা এই দুটা ৰঙৰ যিকোনা এডাল ক্ৰয় কৰিব পৰা মোৰ ওচৰত সুবিধা আছিল আৰু মই ক'লা ৰঙৰ ৱান প্লাছ বুলেট্ছ জি টু ব্লুটুথ ৱায়াৰলেছ ইন ইয়েৰ ইয়েৰফোনডাল ক্ৰয় কৰিছিলোঁ সেই ইয়েৰফোনডাল আমি যেতিয়া বাকচৰ পৰা খোলো তেতিয়া আমি ইয়াৰ গঠনৰ মানদণ্ড দেখা যাওঁ যি অতি উন্নত ইয়াক কঠিন প্লাষ্টিক ব্যৱহাৰ কৰি তৈয়াৰ কৰা হৈছে যদিও ই ওজনৰ ফালৰ পৰা যথেষ্ট পাতল ইয়াত আমি শব্দ কম বা বেছি কৰিব পৰা দুটা বুটাম দেখা পাওঁ আৰু এই ইয়েৰফোনডালৰ আটাইতকৈ ভাল গুণ বুলিয়ে ক'ব লাগিব মই যে আমি মাত্ৰ দহ মিনিট চাৰ্জ কৰি বিশ ঘণ্টা পৰ্যন্ত ইয়াত গান শুনিব পাৰোঁ তদুপৰি কোম্পানীৰ ফালৰ পৰা কোৱা হৈছে যে পঞ্চাছ শতাংশ শব্দত যদি আমি শুনো তেন্তে আমি ত্ৰিছ ঘণ্টা পৰ্যন্ত গান শুনিব পাৰিম আৰু ইয়াৰ এক অনন্য গুণ হৈছে যে ইয়াত বাৰ দশমিক চাৰি মিলিমিটাৰৰ ড্ৰাইভাৰ্ছ আছে যাৰ বাবে ইয়াত অতি ভাল বেছ পোৱা যায় তদুপৰি এই ইয়েৰফোনডালত আমি মাইক্ৰ'ফোন দেখা পাওঁ আৰু ই অতি স্পষ্ট শব্দ গ্ৰহণ কৰাত সহায় কৰে মই এই ইয়েৰফোনডাল যোৱা এমাহ ধৰি ব্যৱহাৰ কৰি আছো আৰু মই যথেষ্ট ভাল পাইছোঁ এই ইয়েৰফোনডাল মোৰ কাণত অতি সুন্দৰভাৱে খাপ পাই পৰে আৰু মই চাৰিৰ পৰা পাঁচ ঘণ্টালৈকে কাণত কোনো ধৰণৰ কষ্ট অনুভৱ নকৰাকৈ গান শুনিব পাৰোঁ আৰু চিনেমাও চাব পাৰোঁ তদুপৰি ওজন পাতল হোৱাৰ বাবে মই এই ইয়েৰফোনডাল পৰিধান কৰি আছোঁ যেন অনুভৱেই নহয় দুহেজাৰ টকাৰ ভিতৰত বা তলত এনে ধৰণৰ আন এক ইয়েৰফোন মোৰ দৃষ্টিত আৰু নাই মই বহুতো ইয়েৰফোন ব্যৱহাৰ কৰিছোঁ যদিও এই ইয়েৰফোনডাল মোৰ যথেষ্ট ভাল লাগিছে আৰু যিহেতু মই বেছ যথেষ্ট ভাল পাওঁ সেয়ে বেছৰ ফালৰ পৰা এই ইয়েৰফোনডাল মোৰ বাবে আটাইতকৈ ভাল এক ইয়েৰফোন আৰু এই ইয়েৰফোনডালৰ যি মই ক্ৰয় কৰিছোঁ ক'লা ইয়েৰফোনডাল তাৰ নাম মেজিক ব্লেক হয় যাক আমি অসমীয়াত ক'ব পাৰো যাদুকৰী ক'লা তদুপৰি ইয়াত আমি ব্লুটুথ পাঁচ দশমিক শূন্য দেখা পাওঁ গতিকে ব্লুটুথৰ যি কাৰ্য প্ৰণালী সেয়া অতি ক্ষীপ্ৰ আৰু সুচাৰুৰূপে হোৱাত ই সহায় কৰে এই ইয়েৰফোনডাল মোৰ যথেষ্ট ভাল লাগিছে আৰু মই মোৰ লগৰীয়া সমনীয়া বা চিনাকি যিসকলে বেছ ভাল পায় তেওঁলোকক এই ইয়েৰফোনডাল ক্ৰয় কৰিবলৈ কৈছোঁ আৰু মোৰ এই ইয়েৰফোনডালৰ সৈতে যথেষ্ট অনুভৱ ভাল এতিয়ালৈকে